ফ্লীপকাৰ্টৰ কথা ক'ব ওলাইছোঁ মই ফ্লীপকাৰ্টৰ যিখিনি কাপোৰ মই আনিছিলোঁ প্ৰথমতে দুই এটা ভাল পাইছিলোঁ পাছত যেতিয়া আৰু আনিব ল'লোঁ কিন্তু মই মুঠেই মোৰ পচন্দ নহয় তাৰমানে এইটো যিখিনি কাপোৰ আনিছোঁ কিবা নহয় কিবা এটা মোৰ বেয়া ৰৈ গৈছে যেনেকুৱা ধৰক কাপোৰৰ কোৱালিটিটো ভাল নহয় যেনেকৈ দেখাই তেনেকুৱা ধৰণৰ কোৱালিটি ধৰণৰ মই কাপোৰ পোৱা নাই গতিকে এইটো কাপোৰ এইটো ব্ৰেণ্ডৰ কাপোৰ মই ল'বলৈ ভাল পোৱা নাই আৰু বেলেগকো মই হাক দিব খুজোঁ